এক ভাদ দুহেজাৰ ন দুই জেঠ দুহেজাৰ সাত তিনি মে' দুহেজাৰ এক পাচঁ জুন দুহেজাৰ দহ ছয় আহাৰ দুহেজাৰ বাৰ